হাঁহ কুকুৰা গোটত পুহি ভালেই লাগে হাঁহ কুকুৰা গোটত বেছি খাটনি নহয় গোটেই সমান টাইমটো বিটাই ল'ব লাগে ৰাতিপুৱা গধূলি চফা কৰি এটা গোটেই দু দুভাগ তিনিভাগ হ'ব পাৰি দুভাগ তিনিভাগ হ'ব পাৰি গধূলি কেইজনীমান আৰু ৰাতিপুৱা কেইজনীমানে চফা কৰিম বুলি টাইমটো বিটাই ল'লে মানে ভাল লাগে গোটত পুহি ফূৰ্তিও লাগে আগতে এইটো কি হ'ব এইটো কিমানখিনি হ'ল কিমানাখিনি ওজন হ'ল তেনেকৈ আমি কথাবোৰ পাতিবও পাৰি আৰু কিমানখিনি সময়ত বিক্ৰী কৰিম বুলি আমি তেনেকৈ কথাও পাতিবও পাৰোঁ তেনেকৈ ভালেই লাগে গোটত গোটৰ মানুহে গোটেইখিনি কথা জনাজাত হয় তেনে গোটৰপৰা আমি শিকিবও পাৰোঁ শিকিলৈ কথাখিনি মনত থৈ জানিবও পাৰোঁ তেনেকৈ আমাৰ ভালেই লাগে আৰু ইজনী সিজনী লগ লাগি মাতি কিনে আমি গৈয়ো ভাল লাগে চফা কৰিও ভাল লাগে দেনা দি ভাল লাগে পানী দিও ভাল লাগে তেনেকৈ আমাৰ সময়টো ভালেই পাওঁ আমাৰ সময় আৰু ইজনীয়ে সিজনীক কৈ দিয়ে সময়টো হ'ল আহা যাওঁ বুলি ক'বলৈ হয় তেনেকৈ মনতো পৰে পাহৰি থকা হ'লে তেনেকৈ ঘৰৰ কাম বন কৰি মেলি যাম বুলি থাকিলেও নহয় এজনীয়ে গোটৰ মানুহে মাতি দিলে তেনেকৈ কাম বন এৰি হ'লেও যাব লগা হয় গোটত কাম কৰিব বহুত ভাল লাগে গোটৰ মানুহৰ সমানেই বিটাও সমানেই বিটাই পইচাখিনি বতাই ল'বলৈয়ো ভাল লাগে

কোনো এজনীয়ে থাকিব নোৱাৰে এজনীয়ে নেজানিলে এজনীয়ে কৈ দিয়ে তেনেকৈ কাৰ কিমানখিনি পাবলৈ আছে একে সমানে পাওঁ ভাল লাগে

তেনেকৈ ঠগ ঠাগ নকৰা মানুহ লগত গোট গোট খুলিও ভাল লাগে গোটৰ মানুহে এজনীও কোনোবাই মিছা কথা ক'ব নোৱাৰে দুজনীয়ে কথা পাতি একো থাকিব নোৱাৰে ইজনী সিজনীক কৈ দিয়ে তেনেকৈ ভালেই লাগে

গোটত সমান মানুহ হ'লে ভাল লাগে সৰু কোনোবাই সৰু হৈ থাকিলে সৰুজনীক বোৱাৰীজনীক মিলাবলৈ বেয়া লাগে নিজৰ সমান সমনীয় এজনীক হ'লে মানে ভাল লাগে দুয়োজনী কথা পাতিও ভাল লাগে দুয়োজনী অহা যোৱা কৰিও ভাল লাগে তেনেকৈ আমি

পুহি পুহিবলৈয়ো ভাল আৰু অহা যোৱা কৰিবলৈয়ো ভাল আৰু সময়টো মনত পেলাই দিয়াও হয় তেনেকৈ ভাল লাগে আমাৰ বয়সত কুকুৰা পোহা বাহিৰে আৰু কষ্টৰ কাম বেলেগ কাম কৰিব নোৱাৰিম কুকুৰা হাঁহ পুহিবলেই ভাল লাগে হাঁহ কুকুৰা পুহি আমি সময়টো খটাই ভাল পাইছোঁ অলপ উজুও পাইছোঁ কষ্ট কৰাটো বেছি অনুভৱ নহয় চাফচিকুণ কৰিব লাগে এইবোৰ দিনটোত এবাৰ কৰিবই লাগে ৰাতিপুৱা চাফা কৰি দিব লাগে গধূলিলৈ নকৰিলেও হয় দেনা পানী দি গধূলি আকৌ ৰাতি চাব লাগে যেতিয়া ন দহটা বাজিলে কুকুৰাখিনি আকৌ চাব লাগে তেনেকৈ গোটেইকেইজনী গোটত লগ লাগি ল'লে ভাল লাগে গৰম ঠাণ্ডা একোৱে অনুভৱ নাহে তেনেকৈ আমি কৰি ভালেই পাইছোঁ আমি গোটত দহজনী থাকিব লাগে বেছি হ'লে বেয়া দহজনীয়া গোটটো সুবিধা আহে চবফালে চৰকাৰেও সুবিধা দিয়ে তেনেকৈ আমি ভালেই পাওঁ দহজনী গোটটোত মিলাবলৈয়ো ভাল দুজনী দুজনী কৈ তিনিজনীকৈ বিটালেও মিলালো হয় এনেই আমি তেনেকৈ গোটত গোটেইকেইজনী লগ লাগি এদিন ফূৰ্তিও কৰোঁ এদিন গোটৰ হাঁহ কুকুৰা পুহি এটা মাৰি লৈ ফূৰ্তি কৰিবও পাৰোঁ খাবও পাৰোঁ সেই ফূৰ্তি কৰা দিনা বহুত ভাল লাগে হাঁহ কুকুৰা নিজে পালন কৰি এটা কৰি কিনে বিক্ৰী কৰি কিনে খাবও পাৰোঁ আৰু যিদিনা গোটেই গোটৰ হাঁহ কুকুৰাখিনি হাঁহেই হওক বা কুকুৰাই হওক বিক্ৰী কৰিলে গোটেই খাবলৈ বুলি তাৰ দুটা হওক তিনিটা হওক বচাই ৰাখি দিওঁ গোটেই গোটখিনিয়ে খাওঁ আৰু আকৌ নতুন পোৱালি আনিবলৈ কথাখিনি আমি মিটিং পাতি গোটেইখিনি কথাও পাতোঁ তেনেকৈয়ো ভাল লাগে গোটত কথাখিনি পাতিলে বোলে আৰু আকৌ আমি পোৱালি আনি আকৌ ডাঙৰ পালন কৰোঁ ডাঙৰ কৰি মেলি আকৌ আমি তেনেকৈ ঘৰ এটা বনাই গেপ থওঁ কেইদিনমান চফা কৰি কিনে তাৰপিছত আকৌ পোৱালি আনোঁ তেনেকৈ আমি গোটৰ পোৱালি পুহিয়ে থাকোঁ তেনেকৈ ভালেই লাগে গোটৰ তাৰে এজনী কাকো এৰা এৰি নহয় গোটেই গোটখিনি আমি আহোঁ পুহিবলৈ বহুতেই লাগে ঘৰৰ কাম বনো খৰ ধৰকৈ কৰি মেলি ওলাই আহি ভাল লাগে গোটত আমি এজনীয়ে ওলাব নোৱাৰিলে তাক আমি বাগি নধৰোঁ এজনী নহ'লেও হ'ব বুলি আমি গোটেইখিনি গৈছোঁ বুলি কিনে এৰি থৈ আহোঁ এজনী নহ'লেও দুজনী নহ'লেও আমি বাগি নধৰোঁ আমি সময় মিলাই চাই কামখিনি পূৰা কৰোঁ সেই কামখিনিতে আমাৰ কুকুৱা হাঁহ পুহি বহুতখিনি উপায় উপাৰ্জন কৰি বহুতখিনি লাভৱান হৈছোঁ সেই লাভখিনিৰপৰা আমি নিজৰ মানুহজনকো অলপ দিব পাৰিছোঁ মানুহজনেও বহুত ভাল পাইছে তেনেকৈ তাই লাভৰ যদি অংশ এটা কিবা এটা দিব পাৰোঁ মানুহজনেও ভাল পায় মানুহজন কাৰণে একো মানা নকৰে যাবলৈ আহিবলৈ কৈ থাকে আমি সেইকাৰণে তেনেকুৱাখিনি কৰি ভাল পাই আছোঁ আমি মানে গোটেই গোটৰ মানুহখিনিয়ে ভাল লাগিছে গাঁৱৰ মানুহে শলাগ লৈছে তহঁতি গোট খুলি ভাল কাম কৰিছা গাঁৱৰ সমাজে নিমাজে গোটৰ হাঁহ কুকুৰাও আনিব পাৰিছোঁ আৰু বিয়া সমাজেও হাঁহ কুকুৰা আমাক অৰ্ডাৰ দি লৈ লয় তেনেকৈ আমি দিবও পাৰিছোঁ সেনেকৈয়ো ভাল লাগিছে আমাৰ তেনেকুৱা কামখিনিতে খাটি ভালেই পাইছোঁ